উৎসৱ পাৰ্বণ হোৱাৰ লগে লগে আমি নানা ধৰণৰ বস্তু ঘৰতে ৰান্ধোঁ উৎসৱ হোৱা সকলো ধৰণৰ উৎসৱতে ভিন্ন ভিন্ন বস্তু ৰন্ধন বহন কৰা হয় অসমীয়া সমাজত বহাগ বিহু বহাগ বিহু উৎসৱত আমি পিঠা পনাৰপৰা ধৰি সকলো ধৰণৰ বস্তু ৰান্ধোঁ যেনে তিলপিঠা ঘিলাপিঠা আদি তেনেদৰে মাঘৰ বিহু মাঘৰ বিহুতো আমি একেধৰণৰ চেম বস্তু ৰন্ধন বহন কৰোঁ পিঠা পনাসমূহ মিচিংসকলেও তেওঁলোকৰ উৎসৱত পোৰাং তৰাপিঠা তৰাপিঠা পোৰাং এইবোৰ এনেধৰণৰ বস্তু ৰান্ধন তৈয়াৰ কৰে আৰু নেপালী সম্প্ৰদায়ৰ লোকসকলেও তেওঁলোকৰ উৎসৱসমূহত প্ৰায় ঘিলা তৰাপিঠা অ' কি কি কয় খাৰু পিঠা আদি তৈয়াৰ কৰে অসমীয়া সমাজত বিহুত বা পূজা পাতল তেনেকুৱা উৎসৱসমূহত বিশেষভাৱে পিঠা পনাৰ কাৰ্যটো চলিত সমাজ সমাজত মিচিং সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকৰ প্ৰধান পিঠা হ'ল তৰাপিঠা সকলো সেই তৰাপিঠাৰ সোৱাদ ল'বলৈ সকলো লোকৰ আগমনৰো সৃষ্টি হয় তৰাপিঠা তৰাৰ পাতেৰে বৰা চাউলৰ সৈতে তৈয়াৰ কৰে যেনে আৰু অসমীয়া সমাজত ঘিলা তিলপিঠা বৰা চাউল বৰা চাউলৰ সৈতে তিল সংযোগ কৰি তিলপিঠা তৈয়াৰ কৰা হয় তেনেদৰে যোনটো ঘিলাপিঠা বুলি কোৱা যায় সেই ঘিলাপিঠাও বৰা চৱাল চাউলৰ খন্দন কাৰ্য খুন্দি এই ঘিলাপিঠা তেলত দি ঘিলাপিঠা তৈয়াৰ কৰা হয় প্ৰত্যেকটো সমাজতে ভিন্ন ভিন্ন ধৰণৰ ভিন্ন পিঠা পনা বা উৎসৱত ভিন্ন ভিন্ন প্ৰকাৰৰ পিঠা পনা ব্যৱহাৰ কৰা হয় বা তৈয়াৰ কৰা দেখা যায় তাৰ উপৰিও বিহু মাঘৰ বিহুত কুকুৰা হাঁহ আদি মাৰি তেওঁলোকে সমাজত লোকে ৰান্ধি একত্ৰা হৈ খায় তেনেদৰে নেপালী সম্প্ৰদায়ৰ লোকসকলেও খাৰু পিঠাৰ লগত কুকুৰা মাংস মাৰি খাৰু পিটাৰ খাৰু পিঠাৰ সৈতে খাদ্য গ্ৰহণ কৰে এইবোৰ আমাৰ সমাজত উৎসৱ পাৰ্বণত ৰন্ধা বস্তুসমূহ